আমি যেতিয়া হাঁহ কুকুৰা পোহোঁ তেতিয়া আমি হাঁহ কুকুৰাবিলাক একেধাৰে বান্ধি ৰখাটো ভাল নহয় কিয়নো সিহঁতে মুকলিকৈ থাকি ভাল পায় সিহঁতক আমি দিনৰ ৰাতিপুৱাই মেলি দিব লাগে আৰু গধূলি হোৱাৰ আগে আগে সোমোৱাব লাগে সিহঁতে মুকলি ঠাইত যেতিয়া ওলাই যায় তেতিয়া সিহঁতে সেউজীয়া পাতত থকা কীট নাকবিলাক খাই সিহঁতে পেট পৰ্বতায় আৰু আৰু সিহঁতক আমি মাজে মাজে মাজে মাজে আমি কিছুমান ভেকচিন দিয়াব লাগে তাৰোপৰিও আমি সিহঁতৰ সিহঁতক মাজে মাজে চাউল ধান আদিবিলাকো ছটিয়াই থাকিব লাগে যাতে সিহঁতৰ পেট পেটটো ভালকৈ ভৰে আৰু দিনটো সিহঁতে যিমান খাদ্য খায় সিমানেই সিহঁতৰ কাৰণে ভাল আমি আমি হাঁহ কুকুৰাবিলাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি বিশেষকৈ ভেকচিন দিব লাগে আৰু তাৰোপৰিও আমি ধান চাউল দিয়াৰ লগতে আমি পানীও সময়মতে দিব লাগে কিয়নো সিহঁতক খাদ্যৰ লগতে সিহঁতক পানীৰো বহুত যথেষ্ট জৰুৰী সিহঁতে যেতিয়া বহু অধিক খাদ্য খায় অধিক খাদ্য খালে সিহঁতৰ ডিঙিত লাগি যাবও পাৰে এনে ক্ষেত্ৰত সিহঁতে পানী খাবলৈ পালে সিহঁতৰ নলীটোও যেনে হ'লেও ভাল ভাল হৈ পৰে আৰু সিহঁতে আৰু খাদ্য খাব পাৰে তাৰোপৰিও আমি সিহঁতক বিশুদ্ধ পানী খোৱাব লাগে লেতেৰা পানী খোৱালে হয়তো কিছুমান বেমাৰ আজাৰো সন্মুখীন হ'ব পাৰে এনে ক্ষেত্ৰতো আমি কিছুমান সজাগ হোৱাটো ভাল কিয়নো যেনেকৈ মানুহেও বিশুদ্ধ পানী খায় তেনেকৈ হাঁহ কুকুৰেও বিশুদ্ধ পানী খালে সিহঁতৰো স্বাস্থ্য পাতিবিলাক ভাল হৈ থাকে তাৰোপৰিও কিছুমান ধৰি লওক কিছুমান সময়ত বহুত একেধাৰে মানে বেমাৰ আজাৰ আহে এনে ক্ষেত্ৰত আমি হাঁহ কুকুৰাবিলাক বান্ধোনত ৰখাটো ভাল বুলি ভাবোঁ কেতিয়াবা হাঁহ কুকুৰাৰ বেমাৰ একে বেমাৰ আহিলে একে লগতে বহুত হাঁহ কুকুৰাও মাৰি পেলাই এনে ক্ষেত্ৰত বহুতো হাঁহ কুকুৰা মৰি যায় বহুতো লোকচানো হৈ যায় সেই ক্ষেত্ৰত আমি যেতিয়া বেমাৰ আহে তেতিয়া আমি সিহঁতক বান্ধোনত ৰখাটো ভাল বুলি ভাবোঁ আৰু বান্ধোনত ৰাখিলে আমি সময়মতে সিহঁতক ধান চাউল দিয়াৰ উপৰিও সিহঁতৰ পানীৰ যোগান ব্যৱস্থাটো আমি গুৰুত্ব দিব লাগে কিয়নো যদি সিহঁতে সময়মতে খাবলৈ নাপায় সিহঁত হয়তো মৰি যাবও পাৰে আৰু কিছুমান ধৰি লওক গৰম বেছি হ'লেও সিহঁতৰ পানীৰ অভাৱ হয় পানী আমি গৰমত আমি পানী দিব লাগে